আমাৰ অঞ্চলৰ কলা আৰু সাংস্কৃতিৰ বিকাশত সহায় কৰা পুঁজি যোগানৰ উৎসসমূহ প্ৰায় চৰকাৰ লগতে পুঁজিপতিবিলাক চহৰৰ আৰু বৰ কল্যাণকামী এজেঞ্চিবোৰ যেনে আমাৰ অঞ্চলত বহুতো এজেঞ্চি আছে যি আমাৰ কলা সংস্কৃতি আগবঢ়াই লৈ যায় লগতে সাংগঠনবিলাক যিবোৰ আমাৰ তেজপুৰ অঞ্চলত আগবাঢ়ি আহিছে যেনে চৰকাৰৰ ফালৰপৰা কিছুমান সাংগঠন লগতে লোকেল মানুহৰ কিছুমান সাংগঠন আৰু ষ্টুডেণ্ট ইউনিয়ন ষ্টুডেণ্ট ছাত্ৰসন্থা সেই সকলোবোৰ সাংগঠনেই আমাৰ কলা আৰু সংস্কৃতিৰ বিকাশত সহায় কৰে পুঁজি আগবঢ়ায়